অ নমস্কাৰ মোৰ নাম ৰাজীৱ মিশ্ৰ

মই আমাৰ নলবাৰী জিলাৰে বকলৰোড চকৰ সুপ্ৰভা মহন্ত শংকৰদেৱ শিশু বিদ্যা নিকেতনত মই অধ্যয়ন কৰিছিলোঁ ক্লাছ টেনলৈকে

অ মোৰ গাঁওখনৰ নাম হৈছে জানিগোগ গাঁওখনৰ পৰা নলবাৰী জিলালৈ দূৰত্ব প্ৰায় সাত কিলোমিটাৰ মান হ'ব আমাত গাঁৱত বহুকেইটা চুবুৰি আছে তাৰোপৰি ইয়াতে বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠান আছে আমাৰ ঘৰৰ পৰা এক কিলোমিটাৰতে আমাৰ জানিগোগ প্ৰাথমিক বিদ্যালয় এখন আছে তাৰ লগতে এটা আমাৰ বুঢ়া গোসাঁই থান বুলি আমাৰ ডাঙৰ মন্দিৰ আছে তাৰোপৰি আমাৰ গাঁৱৰ ৰাস্তা ঘাটবোৰ প্ৰায় ভালেই পকীয়ে ঘৰৰ সন্মুখৰ পৰা ৰাস্তাৰ পৰা আমাৰ পকীয়ে গতিকে গাঁৱত গাঁৱত আমাৰ মিলা প্ৰীতিৰে সকলোৱে বসবাস কৰে তাৰোপৰি গাঁৱৰ বিভিন্ন কাম কাজত সকলোৱে আমি সহযোগ পাওঁ আমাৰ গাঁওখনত থাকি আমাৰ খুবেই ভাল লাগে

অ বৰ্তমান মই পঢ়ি আছোঁ নলবাৰী মহাবিদ্যালয়ত

অ আমাৰ গাঁৱৰ পৰা মহাবিদ্যালয়লৈ দূৰত্ব সাত আঠ কিলোমিটাৰ মান হ'ব

যাতায়াত ব্যৱস্থাটো আমাৰ খুবেই ভাল আমাৰ পৰা আমাৰ অনবৰতে যান বাহন থাকেই বিভিন্ন ধৰণৰ গতিকে তাত আমি অনায়াসে যাত্ৰা কৰিব পাৰোঁ

কৰিবলৈ মানুহৰতো প্ৰয়োজনৰ শেষ নাই গতিকে কৰিবলগা বহুত আছে তাৰোপৰি যিখিনি বৰ্তমান আছে সেইখিনিৰেও চলিব পাৰি আৰু